হেল্ল' কি কৰিছে কৰিছা অঁ এ মোৰ খবৰ ভালেই মই কথা এটাৰ কাৰণে ফোন কৰিছিলোঁ

এই আমাৰ ছাৰে যে দিছিলে নোট বনাব সেই নোটখিনি বনাবৰ কাৰণে মোৰ যি কেইখন কিতাপ আছে সেইকেইখনেই মানে চাফিচিয়েণ্ট নহয় কলেজ লাইব্ৰেৰীতো দুখনমান পালোঁ আৰু কেইখনমান বিচাৰি পোৱা নাই গতিকে আমি মানে সেইখিনি নোটখিনি বনাই সোনকালে যিহেতু দিব লাগিব এক্সামো পালেহিয়েতো গতিকে সেইকাৰণে মই ভাবিছোঁ আমি ডিষ্ট্ৰিক্ট লাইব্ৰেৰীৰ পৰা কিতাপ অলপ কালেক্ট কৰোঁ বুলি তাৰপৰা সেই বোলো তোমাকো কওঁ বুলি ভাবিয়ে ফোনটো লগালো অঁ নাই আজি আজি নাযাওঁ আজি মানে অলপ মোৰ হেৰি অহা কালিলৈহে যাম বুলি ভাবিছোঁ তেতিয়া অঁ মই কাইলে ফ্ৰী আছোঁ আজি আকৌ মোৰ মানে ঘৰৰ অলপ আলহী অহাৰ কথা আছে পৰিয়ালৰ সেইবাবে

অঁ ঠিক আছে